মই উত্তৰ ভাৰতীয় দক্ষিণ ভাৰতীয় আৰু কণ্টিনেণ্টেল এইকেইটাৰ ভিতৰত উত্তৰ ভাৰতীয় খাদ্যটো ৰান্ধিবলৈ ভাল পাওঁ কাৰণ মই উত্তৰ ভাৰতৰ অসমৰ এগৰাকী মহিলা আৰু মই অসমীয়া মহিলা হিচাপে মই ভাত ৰান্ধি ভাত দাইল খাৰ টেঙা আঞ্জা এইসকল হৈছে আমাৰ অসমীয়াৰ প্ৰিয় খাদ্য সেইকাৰণে মই এইবিধ খাদ্য ৰান্ধিবলৈ ভাল পাম আৰু ভা আৰু আমাৰ ভাতৰ লগত আমি অসমীয়া মহিলা হিচাপে ভাতৰ লগত টেঙা আঞ্জা বা খাৰ বা দাইল মাংসৰ মাংস জোল আদি বনাই পেলাই কিয় ভাল পাওঁ মা টেঙা খাদ্যটো হৈছে এতিয়া গৰমৰ দিন আহিছে গৰমৰ দিনত যদি টেঙা আঞ্জাকণ যদি বনাই দিয়া হয় এই আঞ্জাকণে কোনো পেটৰ অপকাৰ নকৰে আৰু গৰমৰ দিনত টেঙা আঞ্জাকণ খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু খাৰজাতীয় খাদ্যটো খালে পেটৰ মানে কোনো সমস্যা নহয় যাৰ কাৰণে আমি স্বাস্থ্যটো আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে সেইকাৰণে আমি টেঙা আঞ্জা বা খাৰজাতীয় খাদ্য খাই ভাল পাওঁ অসমীয়া হিচাপে আৰু ভাতটো আমাৰ অসমীয়াৰ মেইন প্ৰধান খাদ্য আৰু এতিয়া বিহুৰ সময় আহিছে বিহুৰ সময়ত আমি আমাৰ অসমীয়া হিচাপে জলপান খাওঁ পিঠা পনা বনাওঁ সেইবোৰ হৈছে আমাৰ উত্তৰ ভাৰতীয় খাদ্ অসমীয়া খাদ্য সম্ভাৰ সেইকাৰণে আমি এইকেইটা বস্তু ৰান্ধিবলৈ আমি ভাল পাওঁ আৰু উত্তৰ ভাৰতীয় খা অসমীয়াৰ উত্তৰ ভাৰতীয় অসমীয়াৰ সকলো ধৰণৰ ৰন্ধন প্ৰণালী আজিকালি সকলো অঞ্চলতে চলে সেইকাৰণে আমি অসমীয়া হিচাপে আমি গৌৰৱো কৰোঁ উত্তৰ ভাৰতীয় খানা ভাৰতীয় অসমীয়া খানা হি খানাবোৰ লৈ পেলাই সেইকাৰণে আমি এইকেইটা ৰান্ধি ভাল পাওঁ